অঁ কওকচোন অসমৰ জনপ্ৰিয় উৎসৱ বিহু হয় বিহু অঁ বিহু বিহুটো ক'বলৈ গ'লে অসমৰ এইটো আমাৰ জনপ্ৰিয় উৎসৱ বা জাতীয় উৎসৱ এতিয়া এতিয়া এই বিহুটো আমাৰতো এনে বিহু বিহু বুলি ক'লে এতিয়া আমাৰ এনে সাধাৰণতে তিনিওটা তিনিটা বিহুৱে পৰে এটা ব'হাগ বিহু এটা মাঘ কাতি বিহু এটা হৈছে মাঘ বিহু এতিয়া ব'হাগ বিহু উৎসৱটোত বেছিকৈ আমাৰ কি হয় এতিয়া এইকেইটা বিহুত বাৰু

যিখিনি বিহুৰ জা জলপান খোৱাৰ উপৰিও আমাৰ যিটো আমাৰ ডাঙৰে সৰুক সেৱা জনোৱা ডাঙৰে সৰুক সন্মান কৰা সৰুৱে ডাঙৰক ডাঙৰৰ ওচৰত সেৱা লোৱা সেইখিনিতো আছেই আৰু আমি উৎসৱ পাৰ্বণ হিচাপে আমি যিটো সমূহীয়া আমাৰ যিটো বিহু হেৰি আমি উদযাপন কৰোঁ আমি গোটেইখিনি মানে আমি আমাৰ অসমীয়া মানুহখিনি আমি যিখিনি আমি উদযাপন কৰোঁ সেইখিনি আমাৰ এটা ৰং ধেমালি কৰি ৰং ধেমালিও হয় আৰু এটা আমাৰ আত্মীয়তা এটা আমাৰ গঢ়ি উঠে ব'হাগ বিহুটোত আৰু এইখিনি আমি সমূহীয়া উৎসৱ হিচাপে আমি ইজনে সিজনৰ লগত আমাৰ আত্মীয়তা বাঢ়ি উঠে ব'হাগ বিহুত ইমানে তাৰপিছত আৰু মাঘ এইটো মাঘৰ বিহুতো আৰু সেইটোৱে মাঘৰ বিহুতো আমি প্ৰীতিভোজ হিচাপে আমি খাই আমি বন্ধুত্বৰ আমাৰ যিটো স্থাপনটো আমাৰ কটকটীয়া কৰিব বিচাৰোঁ গোটেই পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনে সিজনৰ লগত হেৰি কৰি মিলিজুলি মিলিজুলি এসাঁজ খোৱাতো আমাৰ মানে হেৰি কৰা হয় আৰু আৰু কাতি বিহুটো আমাৰ হেৰিয়ে আৰু পথাৰত চাকি দিয়া তুলসী গছত চাকি দিয়া লখিমী আদৰা হেৰি কৰা লখিমীক পূজা কৰা হয় মানে সেয়াই জাতীয় উৎসৱ হয় হয় হয় হয়